অঁ বিজুলী অঁ ক'ত আছা অঁ একো কাম নাই ক'ত যাব লগা নাই অঁ চোচোন চিনেমা চাব যাওঁ অঁ বিৰাট বিৰাট বোলে ভাল হৈছে চবে কৈ আছে দুপৰীয়া এতিয়া দেখোন বাৰটা অঁ অঁ তাকে অঁ ধুনুমা মুন্না মই যাম তওঁ কৌশিকক ল'বি অঁ তাকেটো এই টিকেট অঁ টিকেট নাপালে দিগদাৰ হ'ব ন অঁ অঁ

অঁ টিকেট কাটি থোৱাই ভাল হ'ব নহ'লে আৰু গৈ ঘূৰি আহি পালে বোলে আৰু বেয়া হ'ব ন বেয়া লাগিব ইহঁতৰো বেয়া লাগিব মন অঁ অঁ তাকেটো বাছতে যাম

অঁ অঁ তাকেটো কেইজন হয় দে হ'ব দে দে মানে অঁ অঁ অঁ দে